হয় মোৰ খেতি আছে কওকচোন কেনেকৈ কি সহায় কৰিব পাৰিম হয় আছে আছে মই খেতি মানে বহুখিনি মাটি লৈয়ে কৰিছোঁ এতিয়া যদি ভাল কাম পাওঁ হয় এনে মই ইয়াতে এনে কুইণ্টল ল'লে মই পোন্ধৰশ টকাকৈ দিম আৰু কম মানে আমাৰ বহুত কষ্ট হয় আমি বহুত কষ্ট কৰি আমি কৰা যায় ন' আৰু বস্তু দামো বহুত আমাৰ বহুখিনি টকা তাতে মানে নিয়োগ হৈ থাকে তো অলপ চলপ কিবা কম কৰিব পাৰিম কিন্তু বেছি কম কৰিব পৰা নাযাব এনে খুচুৰাকে ল'লেতো আমি কম নকৰোঁৱেই কিন্তু যদি আপুনি বেছি হিচাপত লয় কুইণ্টল ল'ম বুলি ক'লে তো অকণমান কম কৰিব পাৰিম পঞ্চাছ এশ কিবা এনেকৈ অকণমান কম কৰিলে এতিয়া হাতত মানে অলপো নাবাচিব হাজাৰৰ হ'লেতো বহুত কম হৈ যাব আপুনি কুইণ্টেল লম বুলি কোৱাৰ লগে লগে এশ টকা এটা কমাই দিব পাৰিম চৈধ্যশ চৈধ্যশ ল'লে আপুনি মই দিব পাৰিম কাৰণ বহুতখিনি মোৰ টকা তাতে নিয়োগ হৈ থাকে ন' মোৰোতো লাভালাভৰ কথা আছে

মিলাই মেলি মানে মই এশ টকা কমালোৱেই তাতকৈ কমালে মোৰো দিগদাৰ হৈ যায় ন' ময়ো এটা লাভালাভৰ কাৰণেই খেতিটো কৰিছোঁ আপুনিও সেইখিনি বিবেচনা কৰি আপুনি আপুনি কুইণ্টল লম বুলি কোৱাৰ লগে লগেতো এশ টকা এটা কমাই দিলোঁ এতিয়া আৰু হয়তো আপোনাৰ স্বাৰ্থত দুয়োজনৰ স্বাৰ্থত আৰু এশ টকা এটা কমাব পাৰিম কিন্তু তাতকৈ বেছি কমাব নোৱাৰিম ক্ষমা কৰিব ঠিক আছে ঠিক আছে মোক জনাব কি হয়

ঠিক আছে হ'ব মই যিটো ক'লোঁ সেইখিনিতে মিলাই মেলি কৰি ল'ম আৰু ঠিক আছে ঠিক আছে ধন্যবাদ